হেল্ল' অঁ বাইদেউ আপুনি সমাজ সেৱিকা বাইদেউ হয় নহ্ অঁ মোৰ যে বহুত দুখ হৈছে মই আপোনাৰ ওচৰলৈ সেইকাৰণে সহায় বিচাৰি আহিছোঁ মই আমাৰ ডিব্ৰুগড় জিলাৰে হয় এই লাহোৱালৰ হয় এই মানে কি হৈছে মোৰ ঘৰত বহুত অশান্তি মানুহজনে মদ পানী খায় হুলস্থুল কৰে মাৰে মোক তাৰপৰা আকৌ মই চৰকাৰ ফালৰ একো আঁচনি এটাও পোৱা নাই ঘৰ চলিবলৈও অসুবিধা ল'ৰা ছোৱালীকেইটাও পঢ়াব লাগে সেইমতেও নোৱাৰিছোঁ কিবা এটা সহায় কৰিব পাৰিব নেকি মহিলাৰ ফালৰ পৰা আপোনালোকৰ ফালৰ পৰা মোৰ ঘৰত মানুহজন আছে ল'ৰা ছোৱালী দুটা

সেইকাৰণে মই সৰু হৈ আছে অঁ দিন হাজিৰা কৰে ময়ো সেয়ে আৰু তেনেকেই যি টি কৰোঁ আৰু মানুহৰ ঘৰে ঘৰে কৰোঁ আৰু কাম বন অঁ মদ খাই খুব অশান্তি কৰে মদটো সদায় খায় ওচৰতে পায় যে কাম কৰি আহি অঁ কিবা এটা সুবিধা কৰি দিব পাৰে নেকি থানালৈ তেনেকৈ নাই যোৱা

অঁ তা আগতীয়াকৈ একো মানে এই মহিলা কিবা হা অঁ হয় হয় অঁ

অঁ অঁ বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় হয় এতিয়া অঁ মই বিশেষকৈ আৰু ল'ৰা ছোৱালীকেইটাতো পঢ়াবই লাগিব টকা পইচাও লাগিব মোৰ সুবিধা কৰি দিলে ভাল হয় আৰু

অঁ অঁ অঁ অঁ অঁ অঁ কি কৈছে দিছোঁ কিন্তু পোৱা নাই আজিলৈকে অঁ সেইকাৰণে অঁ অঁ ঠিক অঁ অঁ

অঁ অঁ অঁ অঁ অঁ ওচৰত নাই মই মনে মনে আপোনালৈ ফোন কৰিছোঁ অঁ আৰু এনেই দিনত ভালেই ৰাতি আৰু মদ পানী খাই অলপ হুলস্থুল কৰে ল'ৰা ছোৱালীকেইটা পঢ়া সময়ত ডিষ্টাৰ্ব হয় তথাপিও ল'ৰা ছোৱালীকেইটাই পঢ়ে আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ প্ৰথমতে বুজাওঁ বহুত বুজাওঁ বাৰু ভালত মদ নাখালে বুজাওঁ আৰু অঁ অঁ আপোনালোকে আহি বুজাই দিব অঁ অঁ অঁ অঁ

ল'ৰাকেইটা এটা ফ'ৰত পঢ়িছে এটা থ্ৰীত পঢ়িছে অঁ চতুৰ্থ শ্ৰেণীত পঢ়িছে মানে এটা এটা তৃতীয় শ্ৰেণীত পঢ়িছে

অঁ পঢ়া শুনা ভালেই আৰু অঁ গৈ আছে অঁ হ'ব বাৰু থৈছোঁ তেতিয়াহ'লে বাইদেউ অঁ